মই পে' টি এমৰপৰা এটা ৰিডিং ক'ড পাইছিলোঁ আৰু সেইটো মই মোৰ এতিয়া ছুইগীত যদি মই তাত মানে খানা এটা অৰ্ডাৰ কৰোঁ তাতে বহুত ৰেহাই পোৱা যাব নব্বৈ শতাংশ ৰেহাই আছে গতিকে মই যিটো মানে পে' টি এমত পাইছিলোঁ ৰিডিং ক'ডটো মই ইয়াত ব্যৱহাৰ কৰিব বিচাৰোঁ ইয়াত ৰিডিং কৰিব বিচাৰোঁ